মোৰ ভৰি এটা খুব বিষ হৈছিলে ভৰিটো বিষ হওঁতে মই এজন মানুহৰ ওচৰলৈ গৈছিলোঁ মানুহজনে মোক কৈছিলে যে আপোনাৰ ভৰিটো মই ভাল কৰি দিম মই কি ভাবি বিশ্বাস কৰি ভাল কৰি দিব মই তাক ভাবিছিলোঁ কিন্তু মানুহজনে মোক কৈছে যে আপোনাৰ ভৰিটো ভাল হৈ যাব মোক মানে আমুক টকা মানে পাঁচ হেজাৰ মান টকা দৰকাৰ হ'ব মই তেতিয়া ভাবিলোঁ মানুহজনে যে কৈছে ভৰিটো ভাল হ'ব জানোঁ তথাপিতো মোৰ মনটো গ'ল যে যেন কৰাই চাওঁচোন কিজানি মোৰ ভালেই হৈ যায় সেই বুলি মানে মই মানুহজনক ভৰিটো মানে জৰা ফুকা কৰিবলৈ দিলোঁ মানুহজনে কৈছে মই আপোনাক জৰা ফুকা কৰিম আপোনাৰ ভৰিটো মই একেবাৰে ভাল কৰি দিম তেতিয়া মই ভাবিলোঁ হয় কথাটো মানুহজনে যেতিয়া কৈছে মানে মই চাৰি হেজাৰ টকা মান দি দিম বুলি ভাবিছোঁ আৰু কিন্তু কিমান হয় মই সেইটো নাজানোঁ তাৰপিছতে মোৰ ভৰিটো জৰা ফুকা কৰিলে কৰা পিছত দুদিন মানৰ পাছত দেখিলোঁ মোৰ যে একো ভাল লগা নাই ভৰিটো মানুহে কয় যে মানুহে যিকোনো কাম মানে মানে কৰিলে বিশ্বাসত লয় কিন্তু মোৰ এইটো যে ভাল নহ'ল মোৰ ভৰিটো সেইটো কাৰণে মই ভাবিছোঁ যে মোৰ বিশ্বাস নাই অন্ধবিশ্বাস বুলি মই ভাবিছোঁ